ভাৰতত মানুহে ভ্ৰমণ কৰা মুখ্য ধৰ্মীয় স্থানবোৰৰ ভিতৰত স্বৰ্ণ মন্দিৰ পুৰী জগন্নাথ অসমত আছে মাজুলী কামাখ্যা মন্দিৰ অসমৰ মাজুলীত উদযাপন কৰা এটা উৎসৱ হৈছে ৰাস ৰাসত কৃষ্ণ আৰু ৰাধাৰ বিষয়ে উপস্থাপন কৰা হয় পোন প্ৰথমে ৰাসত কৃষ্ণ জন্মৰ কাহিনীটো দেখুওৱা হয় তাৰ পাছতে কৃষ্ণৰ ল'ৰালি কালৰ দিনবোৰ উপস্থাপন কৰা হয় তাৰ পাছতে কংস বধৰ উপস্থাপন কৰা হয় তাৰ পাছতে কৃষ্ণৰ বন্ধু বান্ধৱসকলে খেলা

আৰু লগতে কৃষ্ণ আৰু ৰাধাৰ কিছুমান নৃত্য নাটিকা আৰু লগতে সখীয়েকসকলৰ সৈতে নাচ গান কৰা সেইবোৰ উপস্থাপন কৰা হয় তাৰ পাছতে কৃষ্ণ আৰু ৰাধাৰ মিলনক দেখুওৱা হয় আৰু এইসমূহ চাবলৈ বিভিন্ন ঠাইৰ পৰা বহুতো পৰ্যটক আহে